অসমত ব্যৱসায়ী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ প্ৰধান ব্যৱসায়ী এই আইন বা নিয়মসমূহৰ ভিতৰত কোম্পানী আইনখন হৈছে এনেকুৱা ধৰণৰ কোম্পানী ধৰি লোৱা আমাৰ আজি চাহ নিগমটোৱে চাহ নিগমটোত এনেকুৱা হয় আমাৰ যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ কৃষক আছে তেওঁলোকৰ এই বনীয়া গোষ্ঠীয়ে যিবোৰ ব্যৱসায়ী কোম্পানী গোষ্ঠী সেই গোষ্ঠীবোৰ এনেকুৱা ধৰণেকে উচিত মূল্যটো তাত দিয়াত মানে তেওঁলোকে অৱহেলা কৰে ধৰি লোৱা আপোনাৰ কেঁচা চাহপাতৰ মূল্যটো হ'ব লাগিছিলে পঁচিছ টকা কিন্তু সেই কৃষকজনক আমাৰ এই বনীয়া কোম্পানী গোষ্ঠীটোৱে দিয়ে বাৰ টকা দছ টকা তেনেকুৱা ধৰণৰ দি পেলাই তেওঁলোকে কি কৰে এই ব্যৱসায়ী গোষ্ঠীটোৱে এই যি চাহ উদ্যোগটো আমাৰ যিসকল কৃষক জড়িত হৈ থাকে সেই জড়িত হৈ থকা কৃষকসকলক মানে তেওঁলোকৰ মূলধনটোৱে আদায় নহয় আজি ধৰি লোৱা আপোনাৰ পঁচিছ টকাকৈ চাহপাতটো যদি কেঁচা চাহপাতটো বিক্ৰী হোৱাহেঁতেন ব্যৱসায়ীজনে কিবা এটা লাভ প্ৰ'ফিট পালেহেঁতেন কিন্তু সেই ব্যৱসায়ী হেৰি খেতিয়কজনক আমাৰ চাহ উদ্যোগৰ কোম্পানীৰ মালিকসমূহে কি কৰে খুব দছ টকা বাৰ টকা দিয়ে য'ত নেকি তেওঁলোকে লোকচানৰ সন্মুখীন হয় এই বস্তুটোত এখন কঠোৰ আইন হ'ব লাগে যিখন আইনত নেকি আপোনাৰ কৃষকজনে উচিত মূল্য পায় লগতে কোম্পানীটো তেওঁলোকৰ প্ৰ'ফিটটো পায় কিন্তু তেওঁলোকে কি কৰে বাই ডাবল প্ৰ'ফিটৰ ধাণ্ডাত একদম কৃষকজনক দিশহাৰা কৰি কম মূল্যত বস্তু চাহপাতখিনি ক্ৰয় কৰা কাৰণে এই কৃষকসকল ধ্বংসমুখলৈ গতি কৰিছে আৰু কোম্পানীসমূহ বহুত ধৰণে প্ৰ'ফিট হৈ মানে ব্যৱসায়ত লাভালাভ পাই তেওঁলোক আগবাঢ়ি গৈছে কিন্তু চাহ উদ্যোগটো একেবাৰে তললৈ উঠি গৈছে কৃষকসকল দ্বিতীয়তে শ্ৰম আইন শ্ৰম আইনখন এনেকুৱা ধৰণৰ হ'ব লাগে যে এজন শ্ৰমিকক ধৰি লোৱা আঠ ঘন্টা কাম কৰাৰ বিনিময়ত যিটো মূল্য সেই মূল্যটো দিয়াৰ পাছত কি কৰে সেই আঠ ঘন্টাৰ ঠাইত দছ ঘন্টা কাম লগাই বাৰ ঘন্টা কাম লগাই সি আঠ ঘন্টাৰ মূল্যটো দিয়ে সেইখিনি যাতে আইনখন কঠোৰ হয় কৰ আইনখন এনেকুৱা হয় কৰ আইনখনত ব্যৱসায়ীসকলে কোম্পানীৰ ব্যৱসায়ীসকলে কি কৰে তেওঁলোকে যথেষ্ট কৰ ফাঁকি কৰে চৰকাৰত যদি আপোনাৰ কৰ দিব লাগে আপোনাৰ এহেজাৰ টকা তাত তেওঁলোকে পাঁচশ টকা কৰ আদায় কৰে চৰকাৰক সেইকাৰণে কৰ আইনখনো অলপ কঠিন কৰি যাতে এই সুৰুঙাবোৰ থাকিব নালাগে এইখিনিৰ ওপৰতে যাতে প্ৰধান নিয়ম আইনসমূহ বলবৎ হ'ব লাগে